এম এ এনট্ৰেন্স দিবলৈ কাৰণে যেতিয়া মই গুৱাহাটী যাব লগা হৈছিলে গুৱাহাটী বিশ্ববিদ্যালয় তেতিয়া মই মাজুলীৰ পৰা ফেৰিয়ে সেইটো অহা যোৱা কৰে ফেৰিত অহা যোৱা কৰি কেতিয়াও পোৱা নাছিলোঁ আৰু গুৱাহাটীও কেতিয়াও গৈ পোৱা নাছিলোঁ তেতিয়া ঘৰত অকণমান অসুবিধা হৈছিলে অসুবিধা হোৱাৰ কাৰণে মই অকলে যাব লগা হৈছিলে ফেৰি কেনেকৈ পাৰ হ'ম কি কৰিম সেইবোৰ কথাই মনত আহি আছিলে এইফালে পৰীক্ষাৰ কাৰণে পঢ়িবও লাগে যেতিয়া মই পৰীক্ষা সময় আহি পৰিছিলে তেতিয়া মই অলপ হতাশাত ভুগিছিলোঁ কেনেকৈ যাম কি কৰিম কাৰণ ঘৰৰ মা দেউতা অসুখীয়া এতিয়া মই অকলে কেনেকৈ যাম কি কৰিম তাত তেনেকৈ ভাবি আছিলো পঢ়াও হোৱা নাছিলে আৰু সেইবোৰ কথাও মনত আহি আছিলে তাৰপা মনতে অকণমান সাহস গোটালো যে নাই নহ'ব মই অকলে যাব লাগিব ভয় নকৰোঁ তেনেকৈ মনত ভাবি লৈছিলোঁ নিশ্চয় ভগৱানে কিবা সুবিধা কৰি দিব তেনেকৈ ভগৱানকে স্মৰণ কৰি ওলালোঁ পৰীক্ষা দিবলৈ যেতিয়া মই ফেৰীঘাট পাইছিলোঁ তেতিয়া বহুত ভয় লাগিছিলে কাৰণ ফেৰী ঘটনাবোৰ শুনি থাকোঁ তেতিয়া অলপ বাৰিষা কালো হয় যেতিয়া পৰীক্ষাসমূহ হয় তেতিয়া মই অকলে গৈছিলোঁ ফেৰিত উঠিলোঁ তাপা ভয়ে ভয়ে গৈছোঁ পৰীক্ষা কথাও কি হ'ব কি নহ'ব কেনে পাছ কৰিম নে নকৰিম তেনেকৈ ভাবি ভাবি গৈ আছিলোঁ তাপা অৱশেষত যেনিবা ফেৰী পাৰ হ'লোঁ ফেৰী পাৰ হৈ পেলাই এতিয়াতো আকৌ ট্ৰেইনত যাব লাগিব কাৰণ মই ট্ৰেইনত কেতিয়াও গৈ পোৱা নাই আৰু ট্ৰেইনত কথাবিলাকো শুনি থাকোঁ মানে ট্ৰেইনৰ ঘটনাসমূহো শুনি থাকোঁ তেতিয়া ভাবিছিলোঁ ট্ৰেইনত বা আকৌ মোৰ কি হয় সেয়া ভাবিও মই বহুত ভয় খাইছিলোঁ তাপা ট্ৰেইনত উঠিলোঁ ট্ৰেইনত উঠোতে ভাবিছোঁ ইমান ছয় সাত ঘণ্টা গুৱাহাটীলৈ মই কেনেকৈ যাম ইমান দূৰ ৰাস্তা আহিছোঁ অকলে ঘৰত মা দেউতা অসুখ সেয়া চিন্তা আছে আকৌ পৰীক্ষা পাছ কৰিম নে নকৰিম সেয়াও মোৰ চিন্তা হৈ আছিলে কাৰণ মোৰ এম এ পঢ়াটো সপোন আছিলে মা দেউতাও সপোন আছিলে তেনেকৈ মই চিন্তা কৰি কৰি গৈ আছোঁ তাৰপা তাৰপিছতে ওচৰতে মোৰ ওচৰতে বহা খুৰী এগৰাকীয়ে মোক সুধিছিলে কিয় ইমান চিন্তা কৰি আছা নাই মই এনে অকলে আহিছোঁ যিহেতু কেতিয়াও মই ফেৰি পাৰ হয় বা ফেৰি পাৰ হয় বা ট্ৰেইন ট্ৰেইনত এনেকৈ অকলে জাৰ্ণি কৰি পোৱা নাই সেয়েহে মোৰ অলপ ভয় লাগি আছে তেতিয়া খুৰীগৰাকীয়ে কৈছিলে ভয় নকৰিবা মই আছোঁ সাহস কৰা বুজিছোঁ কেতিয়াও ঘৰৰ পৰা অকলে এনেকৈ ভ্ৰমণ কৰি পোৱা নাই বা ক'তো আহি পোৱা নাই তেতিয়া খুৰীগৰাকীয়ে মোক সাহস দিছিলে তেতিয়া মই খুৰীগৰাকী সাহসতে অলপ সাহস পাইছিলোঁ খুৰীগৰাকী সুধিছিলে কিবা খাবা নেকি মই বোলো নাই নাখাওঁ মোৰ ভোক লগা নাই কিছুমান চিন্তা হে মোক বেৰি বেৰি থৈছে তেতিয়া খুৰীগৰাকীয়ে কৈছে চিন্তা নকৰিবা ভাল হ'ব তেতিয়া মই খুৰীগৰাকীয়ে মোক কিবা খাবা নেকি বুলি সুধিছিলে তেতিয়া মই খাম দিয়ক তেনেকৈ ক'লোঁ তাৰপিছতে খুৰীগৰাকীয়ে মোক কিবাকিবি খাবলৈ দিছিলে আৰু খালোঁ তাৰপিছত গৈ গুৱাহাটী পালোঁগৈ গুৱাহাটী পায় তাৰপিছতে অ'টো এখন ল'লোঁ অ'টো এখন লৈ তাপা গুৱাহাটী বিশ্ববিদ্যালয় যাওঁ বুলি ক'লোঁ তাপা অ'টোৱালাজনে মই গুৱাহাটী বিশ্ববিদ্যালয়লৈ লৈ গ'ল তাত গৈ মই ৰৈ আছোঁ তাত অসংখ্য ছাত্ৰ ছাত্ৰী ভাবিছিলোঁ মই বা কোনটো ৰুমত পৰিছোঁ তেনেকৈ ভাবিছিলোঁ তাৰপিছতে ৰোল নম্বৰটো মই চাব জনা নাছিলোঁ তাৰে এজন ল'ৰাক মই সুধিছিলোঁ চাই দিয়াচোন মোৰ ৰোল নম্বৰটো ক'ত পৰিছোঁ মই চাব জানা নাই তেতিয়া মোক ল'ৰাজনে চাই দিছিলে আমুকটো ৰুমতে পৰিছা তুমি তাৰপিছতে তাৰপিছতে যেতিয়া সোমাই গৈছোঁ যেতিয়া গে'টখন খুলি দিছে পৰীক্ষা টাইম হৈছে তেতিয়া মই ভিতৰলৈ সোমাই গৈছোঁ তেতিয়া ভাবিছোঁ মই ৰুমটো বিচাৰি পামনে তেনেকৈ ভাবি ভাবি গৈ আছোঁ তাৰপিছতে দাদা এজনক সুধিলোঁ দাদা আমুক নম্বৰ ৰ ৰুমটো ক'ত আছে বাৰু তাৰপিছতে তেওঁ মোক দেখুৱাই দিলে সৌটো তাৰপিছতে মোৰ ৰোল নম্বৰটো মই সেইটো ৰুমত বিচাৰি পোৱা নাছিলোঁ তাপা দাদা এজনক দাদা ৰোল নম্বৰটো বিচাৰি পোৱা নাই তেতিয়া দাদা এজনে মোক ৰোল নম্বৰটো বিচাৰি দিছিলে তেনেকৈ মই পৰীক্ষা দিলোঁ পৰীক্ষা দি আহি আকৌ ঘৰ মোৱা হ'লোঁ ঘৰ মোৱা হৈ তাপা যেতিয়া ট্ৰেইনত উঠিলোঁ আকৌ ঘৰ আহিবলৈ তেতিয়াও মোক চিন্তাই বেৰি বেৰি ধৰিছিলে হতাশাত ভুগিছিলোঁ এতিয়া যেন তেন পৰীক্ষাটো দি আহিলোঁ এতিয়া আকৌ বা যাওঁতে কি সমস্যা কি বাধা সন্মুখীন হ'ব লগা হয় তেনেকৈ ভাবি আহি আছিলোঁ তেনেকৈ মই ট্ৰেইন পাৰ হ'লোঁ ট্ৰেইন পাৰ হৈ ফেৰীত উঠিলোঁ আকৌ মাজুলী আহিবৰ কাৰণে ঘৰ ঘৰলৈ তাপা মাজুলীত উঠিলোঁ মাজুলী ফেৰীত উঠিলোঁ উঠি ঘৰ মোৱা হ'লোঁ ঘৰ পালোহি পাই পেলাই তেতিয়া মই ভাবিছোঁ মানুহক